মোৰ পৰিয়াল বা বন্ধুবৰ্গৰ মাজত কোনোবাই যদি যিকোনো খেলৰ প্ৰশিক্ষণ লাভ কৰিব বিচাৰে তেওঁলোক প্ৰশিক্ষকৰ ওচৰলৈ যোৱাটো মই বিচাৰিম কাৰণ প্ৰশিক্ষকৰ ওচৰলৈ গ'লেহে তেওঁলোকে নিজৰ বস্তুটো গম পাব আৰু তেওঁলোকে তাৰ কিহত ইণ্টাৰেষ্ট সেই বস্তুটো তেতিয়া প্ৰশিক্ষকজনক ক'লেহে প্ৰশিক্ষকজনে সেইদৰে ভালদৰে সিহঁতক প্ৰশিক্ষণ দিব পাৰিব প্ৰশিক্ষণ উপলব্ধ সুবিধাসমূহো আছে তাত ক্ৰিকেটৰ প্ৰশিক্ষণ কৰায় ফুটবলৰ কৰায় মানে মোৰ পৰিয়ালৰ মানুহ নাইবা মোৰ বন্ধুবৰ্গৰ বোৰৰ ভিতৰত তেওঁলোকে কিহত প্ৰশিক্ষণ ল'ব বিচাৰে সেইটোৰ ওপৰত মেটাৰ কৰিব তেওঁলোকে যদি ক্ৰিকেটত ল'ব বিচাৰে ক্ৰিকেটৰ কাৰণে নিব লাগিব আমাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ক্ৰিকেটৰ প্ৰশিক্ষণ কৰায় গুৱাহাটীৰ বৰ্ষাপাৰাত আৰু মংগলদৈ ষ্টেডিয়ামত ক্ৰিকেটৰ প্ৰশিক্ষণ কৰায় আৰু যদি ফুটবলৰ ল'ব বিচাৰে তেতিয়াহ'লে সৰুসজাই যাব পাৰিব গুৱাহাটীত অৱস্থিত সৰুসজাই ষ্টেডিয়ামত ফুটবলৰ প্ৰশিক্ষণ কৰায় সুবিধাসমূহৰ অনুসন্ধান আমি প্ৰশিক্ষকৰ ওচৰতেই কৰিব লাগিব ষ্টেডিয়ামলৈ যাব লাগিব প্ৰশিক্ষকৰ লগত কথা পাতিব লাগিব তেওঁলোকে আমাক গাইডলাইন দিব তেওঁলোকে আমাক বুজাই দিব প্ৰছপেক্টাছত বুজাব এনেকুৱা এনেকুৱা কৰিলে এইটো হ'ব তাৰপিছত আমি ভালদৰে ঘৰত আহি আলোচনা কৰি আমি তেনেকৈ যাব লাগিব নাইবা প্ৰশিক্ষণ ল'ব লাগিব খেল খেলতো খেল খেলাটো বহুত ভাল কথা মানসিক আৰু শাৰীৰিকভাৱে বহুত সুস্থ কৰি ৰাখে প্ৰশিক্ষণ খেলতেই হওক বা বেলেগতেই হওক ল'ব লাগে এনেকুৱাকৈ তেওঁলোকে প্ৰশিক্ষণ ল'ব লগা হ'লে প্ৰশিক্ষকৰ ওচৰলৈ গ'লে হৈ যাব মই সেইটো ভাবোঁ প্ৰশিক্ষকে সকলোবোৰ সা সুবিধা যিমান যি আছে সব তেওঁলোকে প্ৰশিক্ষকে বুজাই দিব